হয় আমি ৰন্ধাৰ

বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে কাৰণ যেতিয়া আমি গেছতেই ভাতকেইটা বনাই দিলোঁ তেতিয়া আমি গেছৰ চৰুৰ পৰা গেছৰ ওচৰৰ পৰা ভাত নোহোৱালৈকে আঁতৰি যাব নালাগে কাৰণ যদি কেনেবাকৈ গেছটো লিক হৈ জ্বলি যায় তেনেহ'লে বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব সকলো জ্বলি যাব সেইকাৰণে গেছটো জ্বলোৱাৰ সময়ত যাতে গেছৰ ওচৰত কোনো চাকি জ্বলাই নথয় গেছটো যাতে অন কৰি পেলাই ৰান্ধনিগৰাকীয়ে যাতে গেছৰ ওচৰৰ পৰা আঁতৰি নাযায় এইবিলাক সমস্যাৰ এইবিলাক সাৱধানতা অৱলম্বন কৰিব লাগে যাতে গেছত আপোনালোকে ভাত দালি বনোৱাৰ সময়ত সৰু ল'ৰা ছোৱালী যাতে গেছৰ ওচৰলৈ যাব নোৱাৰে তাৰ প্ৰতি তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব এনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগিব গেছৰ

গেছটো ফাৰ্ষ্টতে অন কৰি তাৰ প্ৰেছাৰ কুকাৰটো যেতিয়া চাউল গেছত ভৰাব তেতিয়া প্ৰেছাৰ কুকাৰটো ভালকৈ চাব লাগিব কেতিয়াবা প্ৰেছাৰ কুকাৰ বাৰ্ষ্ট হৈ যায় তাৰপিছত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় ইত্যাদি ধৰণৰ সমস্যাৰ থাকে